নিশ্চয় মোৰ ধৰ্মটো মই আটাইতকৈ ভাল আৰু মহান ধৰ্ম বুলি ভাবোঁ যিহেতু মই হিন্দু ধৰ্মৰ মানুহ হিন্দু ধৰ্মত ভাল এইটো কাৰণেই ইয়াত মানুহৰ কল্যাণ আত্মাৰ মুক্তি আৰু সমাজৰ উন্নতিৰ কথা আছে আৰু য'ত সংস্কাৰ আছে সেই ধৰ্মই হৈছে হিন্দু ধৰ্ম আৰু মোৰ ধৰ্মটোত মই মানুহৰ সংস্কাৰৰ কথা কোৱা আৰু মানুহৰ আত্মাৰ পৰমাত্মাৰ লগত বিলীন হোৱা আৰু মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ মানুহক প্ৰেৰণা দিয়া এয়াই হৈছে মানুহ এজনৰ প্ৰধান ধৰ্ম হোৱা উচিত আৰু হিন্দু ধৰ্মৰ এয়াই একমাত্ৰ লক্ষ্য গতিকে মই মোৰ ধৰ্মৰ আটাইতকৈ মহান্তম আৰু ভাল বুলি স্বীকাৰ কৰি মই মোৰ ধৰ্মৰ কথা মই সমাজ আৰু দেশৰ কাৰণে মই প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে মই সদায় দায়বদ্ধ আৰু ইয়াতে সম্পৰ্কৰ ক্ষেত্ৰত মোৰ আমাৰ ধৰ্মৰ পিতৃ মাতৃ বাই ভনী আদি সম্পৰ্কসমূহৰ যি যি এক বুজাব নোৱাৰা আত্মিক সম্পৰ্ক এই সম্পৰ্ক আমাৰ ধৰ্মত অতিকৈ বিস্তাৰিতভাৱে প্ৰসাৰ হৈ আছে আৰু সংযুক্ত হৈ আছে গতিকে এই ধৰ্মৰ মানুহৰ মন মগজু সকলো সংস্কাৰেৰে পৰিপূৰ্ণ আৰু এখন সমাজ যদি উন্নতি লভিবলৈ হয় তেনেহ'লে সমাজত সংস্কাৰ অতিকৈ প্ৰয়োজন গতিকে মই ভাবোঁ মোৰ ধৰ্মটো আটাইতকৈ ভাল আৰু মহান